আমি পুথিভঁৰাললৈ যাওঁ আৰু পুথিভঁৰালৰ পৰা কিতাপ আনি মাজে মাজে পঢ়াটো এটা অভ্যাসতেই পৰিণত হৈছিল আমি পঢ়ি থকা অৱস্থাত ইস্কুলতো আছিল আমি কিতাপ পঢ়িব পৰাকৈ তাতো সকলো ধৰণৰ সুবিধা আছিল আৰু আমাৰ গাঁৱতো পুথিভঁৰাল আছে তাৰ পৰা আমি বিভিন্ন ধৰণৰ কিতাপ যি পঢ়িবলৈ মন যায় সকলো ধৰণৰ কিতাপ পুথিভঁৰালত থাকে গল্প উপন্যাস সকলো ধৰণৰ কিতাপ তাত পোৱা যায় আৰু সেইবোৰ পঢ়ি বহুত নজনা কথা জানিব পাৰি বহুত জ্ঞান হয় সেয়েহে পুথিভঁৰাল আমাৰ বৰ প্ৰিয়